আমাৰ পৰম্পৰাগত খেলা ধূলাবোৰ সংৰক্ষণ কৰিবলৈ বা নতুন প্ৰজন্মই সেইবোৰৰ বিষয়ে জানিবলৈ আমি নতুন প্ৰজন্মক সেই খেলবিলাকৰ বিষয়ে জ্ঞান দিব লাগিব তেওঁলোকৰ লগত খেলিব লাগিব তেওঁলোকৰ লগত তেওঁলোকক শিকাব লাগিব আৰু আমি আজিকালি দেখিছোঁ নতুন প্ৰজন্মই বৰ্তমান সৰু অৱস্থাৰপৰাই মাকৰ কোলতাত থকাৰপৰাই মোবাইলৰ প্ৰতি বহুত আসক্তি হৈ গৈছে ভাত খোৱাৰ সময়তো মাক দেউতাকে মোবাইল দেখুৱাই দেখুৱাই ভাত খুৱায় বা ডাঙৰ হৈ যোৱাৰ পিছতো মোবাইলত বিভিন্ন ধৰণৰ গেম ভিডিঅ' ইত্যাদি কৰি চাই থাকে যাৰ ফলত সেই নতুন প্ৰজন্মৰ মানসিক বা শাৰীৰিক বা চকুৰ ইত্যাদিকে কৰি বহুখিনি অপকাৰ হয় আমাৰ পৰম্পৰাগত পুৰণা খেলা ধূলাবোৰ যদি আমি নতুন প্ৰজন্মক শিকাওঁ বা তেওঁলোকক কেনেকৈ এই খেলত খেলৰ প্ৰতি আসক্তি কৰিব পাৰোঁ এই খেলৰ প্ৰতি তেওঁলোক যদি আসক্তি হৈ যায় বা তেওঁলোক খেলিবলৈ ইচ্ছুক হৈ যায় তেওঁলোকৰ শাৰীৰিকভাৱেও তেওঁলোক বহুতখিনি উন্নতি হ'ব এতিয়া আমি পুৰণা আমাৰ খেলবোৰ যেনেকৈ চেং গুটি মাৰ্বল গুটি ফেটি বা কাবাডী এইবিলাক খেল খেলিলে এইবিলাক খেল খেলি কৰি আমি ডাঙৰ দীঘল হ'লোঁ আৰু এইবিলাক খেলৰ প্ৰতি খেল খেলি আমাৰ শাৰীৰিকভাৱেও কোনো অসুবিধা নহ'ল বা শৰীৰটো উন্নতি হ'ল কিন্তু এই খেলবিলাক আজিকালি প্ৰজন্মই সম্পূৰ্ণৰূপে পাহৰি গৈছে আৰু তেওঁলোকৰ এই খেল বিষয়ে তেওঁলোকে অলপো জ্ঞান নাই বুলি ক'লেও বেয়া নহয় গতিকে বৰ্তমান নতুন প্ৰজন্মক এই খেলখিনিৰ বিষয়ে বা এই খেলা ধূলা সম্পৰ্কে তেওঁলোকক অৱগত কৰাব লাগে বা তেওঁলোকৰ লগত খেলিব লাগে তেওঁলোকক ফিল্ডত নিয়াব লাগে ফিল্ডত লৈ বা ওচৰে পাঁজৰে লগৰ সা সমনীয়াৰ লগত এই খেলখিনি কেনেকৈ খেলে কি নাই এইখিনিৰ প্ৰতি বেছি অভিভাৱক বা ওচৰৰ সমাজৰ সচেতন ব্যক্তিয়ে তেওঁলোকক আগবঢ়াই দিব লাগে যাৰ ফলত এই খেলখিনি সংৰক্ষণো হ'ব বা তেওঁলোকে এই তেওঁলোকৰ যিটো মোবাইল চোৱা বা ভিতৰতে খেলি কৰি থকাৰ যিটো আসক্তি সেইখিনিও নাইকিয়া হ'ব যাৰ ফলত আমাৰ সমাজখনো ভাল হ'ব ল'ৰা ছোৱালীখিনি ফিল্ডত ওলাই কৰি আহিব খেলৰ প্ৰতি আগ্ৰহ হ'ব কোনো এটা জেগাত কিবা এটা প্ৰতিযোগিতামূলক খেল পাতিলে তেওঁলোকক অংশগ্ৰহণ কৰাব লাগে আৰু খেলখিনি খেলাই থাকিলে আমাৰ সকলোৰে কাৰণে ভাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগে লগে তেওঁ দুই এজন লগৰ ল'ৰা ছোৱালীক চা চিনাকিও হ'ব বা বেলেগ এটা জেগাত খেলিবলৈ গ'লেও বেলেগ জেগাত খেলিবলৈ গ'লেও তেওঁলোকে জানিব কেনেকৈ ধৰণে কি খেলে নতুন খেলৰ কথা শিকিব গতিকে সেই আমাৰ পৰম্পৰাগত খেলা ধূলাবোৰ আমি এইদৰে সংৰক্ষণ কৰিব লাগে আৰু নতুন প্ৰজন্মক ইয়াৰ বিষয়ে এইদৰে অৱগত কৰাব লাগে